আইনগত সমস্যাৰ সৈতে মই মোকাবিলা কৰিবলৈ হ'লে পোন প্ৰথমে গাওঁবুঢ়াৰ কাষ চাপোঁ আৰু তেওঁৰ পৰামৰ্শ অনুসৰি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰোঁ ইয়াৰ ফলতো যদি কোনো সমস্যাৰ সমাধান সূত্ৰ নোলায় তেন্তে পুলিচ বা আইনৰ কাষ চাপোঁ মাটিৰ লগত জড়িত বা পৰিয়াল বিষয় দৰমহা লোন ইত্যাদি সমস্যাৰ বাবে মই আজিলৈকে বাস্তৱ পৰিস্থিতিত তেনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই যদিও এনেধৰণৰ সমস্যাত আমি বিশেষকৈ পুলিচৰ কাষ চাপোঁ বৰ্তমান সময়ত মাটিৰ কাম কাজসমূহ অনলাইন যোগেদি কৰা হৈছে বাবে সমস্যাৰ সন্মুখীন হোৱা নাই